এইটো দক্ষিণপাতত লাগিছে আপুনি কোনে কৈছে অঁ হয় হয় আপুনি কোনে কৈছে অঁ অঁ আপোনাৰ নামটো অঁ অঁ আপোনাৰ কম্পিটাৰটো প্ৰব্লেম দিছে অঁ পাৱাৰ বুটামৰ ছাৰ্জ লৈ আছে নাই বাৰু

অঁ অঁ আৰু এই পাৱাৰ বুটামটো কিবা খেলি মেলি হেৰি হৈ আছে নেকি প্ৰব্লেম দিছিলে নেকি আগতে কিমান দিন হ'ল আপোনাৰ এই প্ৰব্লেমটো দিয়া

অঁ অঁ আপোনাৰ প্ৰব্লেমটো কিহৰ দিছে অঁ গম পাইছোঁ গম পাইছোঁ চফ্টৱেৰ আপদেট দিয়া নাই নি অঁ অঁ

আপুনি এতিয়া লৈ আহিব পাৰিব নেকি মোৰ ওচৰলৈ আপুনি নে মই যাব লাগিব কাইলৈ অলপ কাইলৈ আপুনি আবেলি পাৰিলে আহিব পাৰিব নেকি মানে মই আগবেলা মানে এজেগাত আৰু এটা বেলেগ কাম এটা লৈ থোৱা আছে পাছবেলা যাব লাগিব আগবেলা মানে মোৰ কাম আছে মানে বেলেগত নাই নাই নাই তাতকৈ অলপ দেৰিকৈ আহিব মানে চাৰে চাৰিটা চাৰিটামানত আহিব আমাৰো কাম থাকে ন গম পাইছোঁ গম পাইছোঁ গম পাইছোঁ অলপ আপোনাৰ কোৱালিটিৰ ওপৰত কথা বস্তুটো কি বেয়া হৈছে সেইটো চাব লাগিব পাৱাৰ ছুইচটো চেঞ্জ কৰিব লগীয়া হ'বও পাৰে মানে চাই চিতি বস্তুবিলাকৰ ওপৰত বা আগৰটোকে ভাল কৰি দিবলগীয়া হ'বও পাৰে নে নে নতুন পাৰ্টচ লগাব লাগিব আমি চালেহে গম পাম এতিয়া আপুনি কৈছে চাই মেলি ল'ব লাগিব ক'জটো অঁ অঁ পাব পাব গোটেইবিলাক কৰিবলৈ হ'লে মানে মিনিমাম এইট থাউজেণ্ড ছেভেন থাউজেণ্ড মান যাব চাগৈ অঁ অঁ তাৰ ওপৰতো যাব পাৰে বস্তুকেইটা চাই ল'ব লাগিব মানে যদি চেঞ্জ কৰিবলগীয়া হয় সত্ৰৰ পৰা অলপ আগলৈ আহিব লাগে অঁ অঁ পাব পাব অঁ অঁ সেইখিনিত আমাৰ ষ্টোৰ এখনেই আছে কৈ দিলেই হ'ব কম্পিটাৰ ভাল কৰা ল'ৰাটোৰ দোকান কোনখন বুলি ক'লে দেখুৱাই দিব মানুহে অলপ দলঙখনৰ পৰা অলপ আগলৈ যাব লাগিব যেনিবা মোৰ লোকেশ্যন আপোনাৰ এইটোত হোৱাটচাপ আছে নহয় অঁ মই লোকেশ্যনটো পইঠিয়াই দিম অঁ অঁ অঁ বাকী বেলেগ প্ৰব্লেম নাই ন পাৱাৰ ছুইটচটো প্ৰব্লেম দিছে চাৰ্জ লোৱা নাই আৰু অফ হৈ গৈছে ন অঁ অঁ অঁ অঁ নহয় আপোনাৰ এই হেৰিটো হেঙাই আহি থাকে নি কম্পিউটাৰটো হেঙাই থকা কিমান দিন হ'ল অঁ অঁ অঁ অঁ আপোনাৰ এনেই কিমান দিন হ'ল কম্পিউটাৰ লেপটপটো লোৱা অঁ অঁ আপডে'ট কেতিয়া দিছিলে লাষ্ট আপডে'ট অঁ অঁ বেলেগ প্ৰব্লেম আছে চাগৈ অঁ চাব লাগিব আপুনি আমাৰ ষ্টোৰত আহিব ষ্টোৰত আহিলে মই চব চাই দিব পাৰিম কি প্ৰব্লেম আছে কাইলৈ ইভিনিং গুচি আহিব গম পাইছোঁ গম পাইছোঁ ঠিক হৈ যাব ঠিক হৈ যাব বেছি প্ৰব্লেম নহয় দুবছৰ হৈছেহে কম্পিটাৰ লোৱা ঠিক হৈ যাব হ'ব হ'ব কিবা এটা মিলাই মেলি দিব অঁ অঁ পাব পাব এইবিলাক বস্তু আছে আপোনাৰ লেপটপৰ কোম্পেনীটো কি আছিলে লিনভ' নে এইছপি অঁ অঁ এইছপি পাব পাব পাব আছে আছে গ'ম পাইছোঁ আছে আছে আমাৰ ইয়াত আছে নাথাকিলে মই বেলেগৰপৰা আনি দিম বাৰু দুই এদিনত মানে যোৰহাট গৈ থকাই হয় মিলাই মেলি আনি দিব পৰা হয় আৰু মই কাইলৈ চাই ল'ব লাগিব বস্তুটো কি প্ৰব্লেম আছে অঁ অঁ আপোনালোকৰ তাত চাই ল'ব লাগিব আমাৰ তাত আছেই বাৰু বস্তু মানে আপোনাৰ লেপটপটো কণ্ডিশ্যনটো ফাৰ্চ চাই ল'ব লাগিব নহয় সেইটো হিচাপতহে আমি দিব পাৰিম বস্তুবোৰ মানে এতিয়া ফোনত আপুনি কৈছে মইয়ো শুনি আছোঁ কথাটো ধৰিব পৰা নাই প্ৰব্লেম দিছে চাই মেলি ল'ব লাগিব আৰু অঁ অঁ এইটোতে কল কৰিব আপুনি তেতিয়া পাই যাব মোক অঁ পাব পাব

হ'ব দিয়ক অঁ